হয় মই বুক এটা কৰিছিলোঁ মই খানাপাৰাত আছোঁ বৰ্তমান মই জু ৰোড যাম নবীন নগৰ আপুনি কিমান সময়ত আহি পাব ও

ঠিক আছে মই আপোনাৰ ভেটেনেৰী কলেজৰ আগফাললৈকে গুচি যাম হয় হয় আপুনি অলপ সোনকালে আহিব হয় মোৰ মানে পৰীক্ষা এটা আছে সেইকাৰণে আপুনি অলপ সোনকালে আহিব ঠিক আছে আপুনি ভাড়াটো কিমান ল'ব হয় হয় হয় এপত দেখাই দিছে

ঠিক আছে আপুনি সোনকালে আহক মই নবীন নগৰৰ জু ৰোডৰ পৰা গ'লে বাওঁফালে যোনটো ৰাস্তা সোমাই গৈছে সেইফালেই সোমাই যাম ঠিক আছে নাই নাই মই অকলেই আছোঁ লাগেজ আছে অলপ বহুত বেছি নাই মোৰ দুটা বেগ আছে এটা শ্বুটকেছ আৰু এটা পিঠিত লোৱা হয় হয় আপুনি ভাল হোটেল যদি চিনি পায় তাতেই মোক ৰাখি দিলেই হ'ল ঠিক আছে আপুনি অলপ সোনকালে আহক